পশুপালন অসমৰ এক ঐতিহ্য সেইটো এক প্ৰকাৰৰ একদম সঁচা কথা আৰু নগৰীকৰণে আধুনিক জীৱনৰ তাগিদাত পশুপালনৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা হোৱা পৰিলক্ষিত হৈছে আজিকালি যিহেতু মানুহে এই আজিকালি জীৱন ধৰণৰ প্ৰক্ৰিয়াত প্ৰতিযোগীতা কৰোতে কৰোতে কৰোতে কৰোতে প বিভিন্ন পশু পক্ষী বোৰলৈ এটা বিপদ মাতি অহা বা অশুৱনি ইংগিত বুলি মই ক'ব পাৰো কিয়নো আজিকালি প্ৰায়বিলাক পথাৰত হওক আৰু বা হাবিত হওক মানুহে জীৱন ধাৰণৰ কাৰণে কোনোবাই বাগান প্ৰস্তুত কৰিছে কোনোবাই ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে কোনোবাই বাঁহৰ ঘৰ বনাইয়ো সেই জেগাবিলাক এই বঞ্চিত কৰিছে তাৰবাবে পশু চৰিবলৈ পথাৰত বিভিন্ন ধৰণৰ অসুবিধা হোৱা দেখা যায় এই বিশেষকৈ এই মানুহে আজি প্ৰতিযোগীতা জীৱনৰ প্ৰতিযোগীতা এনেকৈ আগবাঢ়ি গৈছে যে পশুপালনৰ বাবে এক ই ভয়ানক ইংগিতেই বুলি ক'ব লাগিব পশুপালনৰ ভিতৰত দেখিবলৈ পোৱা যায় যদি তাত পথাৰত বা হাবি জংঘল কাটি মানুহে ঘৰ দুৱাৰ বনাই অনেক জেগা বঞ্চিত কৰিছে গতিকে পশুপালন কৰিবলৈ যিবিলাক মানুহে পশুপালনৰ বিষয়ে এটা জীৱন ধাৰণ প্ৰক্ৰিয়া বুলি ভাৱে তেওঁলোকৰ কাৰণে এটা অশুৱনি ইংগিত বুলি ক'ব পাৰি